মই একদিন মানে আমাৰ ভণ্টি আইছে ভণ্টি আহাৰ মানে সপৰিয়ালে গটেই মানুহ আহিছে মানে পাকঘৰত মাতলোঁ আৰু তাক আহ পাকঘৰত আহ তোহোন ইয়াতে ভাত বনওং আহ একেলগে কথা পাতি ভাত চাত বনে খাম আৰু গটেইকেটাই সেনেকৈ মই আৰু পাকঘৰত মানে আহি তাহোন পাকঘৰতে মোৰ লগত বহিলাক বহি মই আৰু আঞ্জা ভাত বনাই আছোঁ মাংস বনাইছোঁ মাছ বনাইছোঁ বানোঁতে আৰু তাই আৰু অকলাক কি বনইছা এ বাই হ'লে এই আঞ্জা বনাইছোঁ দে খাবি দে কিবা হৈছে চাবি দেচোন খায় মই আৰু মানে বানেই থাকোঁতে তাই আৰু ক'লাক দে অলপমান খাই চাইবা দি খাই চাওঁ অকমান মই মাংসখন ৰান্ধলোঁ তাৰপিছত দে খাওঁ হেৰি কেনে হৈছে ন মস্ত সোৱাদ হৈছে দেখোন এ বৰ সোৱাদ হৈছে মই আৰু এখান নতুন আঞ্জা বানালোঁ এই দে খা একো নহয় দে আজি মই কঁঠালৰ মুচি বানাইছোঁ দে কেনেবা মান হৈছে খাই চাইবি দে তই অলপমান খাই চাই তাই কৈছে বাপ্পা কি সোৱাদ হৈছি এ কেনেকৈ বনাইছা এইটো এই আঞ্জাখেন বোলে মই বোলো কঁঠালটো কাটছোঁ টুকৰা টুকৰি কৰি কাটি মই কুকাৰত হুইছেল মাৰছোঁ দুটা মাৰি তাতে সেই মানে ভেদাইলতা যে আছে ভেদাইলতা পিচিছোঁ পিচি মানে মই তাতে ভেদাইলতা ৰস আটি কঁঠালৰ মুচিৰ লগত দিছোঁ দি গৰম মছলা পিচিছোঁ আৰু এই জিৰা চিৰা এইগিলাখান আৰু মানে তাতে চব দিছোঁ আৰু জিৰাৰ গুড়া ধইনাৰ গুড়া গৰম মছলা জ্বালা তাৰপিছত এই ধইনা এইগিলাখান দিছোঁ আৰু জ্বালা চালা চব দিছোঁ এই তাইক আৰু মই দ দকে এখান আঞ্জা বনাইছোঁ তই খাই চাইবি তই কেনে হৈছে কি আঞ্জা এ বোলে কঁঠালৰ মুচি দে দে আৰু দি না মই খাওঁ দে তাই খাই আৰু ক'বা লাগছে বাপ্পা ঐ কি সোৱাদ হৈছে আঞ্জাখনি এই মাংস নালগে যা কঁঠালৰ মুচি দিয়ে খাম যা ভাত বা মাংসকো কাটছে যা কঁঠালৰ মুচি তই বেলেগ বনাইছা দেখোন এ বোলে দে খা মই বানোঁৱে দে এথান সেনকে বেলেগ বেলেগ বস্তু তাই আৰু ক'লাক দে হ'লে খাওঁ দে আৰু মই এখন চাটনি বনইছোঁ চাটনি মানে সেই কাঁচা ধইনা জ্বালা এনেহেনকৈ তাৰপিছত আচাৰ আছিল আচাৰো তাতে দিছোঁ ধইনাৰ লগত দি মুগ আছিল মুগো দিছোঁ অলপমান দি ভাত দিওঁতে আৰু তাহাক আদা আদা অলপ অলপ চামুচেদি দি গেইছোঁ দি যাওঁতে নাওমান এইখান কি বনাইছা তই বোলে চাটনি কিহৰ চাটনি বোলে বিৰাট মিক্সত দে মিক্স কৰি বনাইছোঁ তাতে ধইনা দিছোঁ জ্বালা দিছোঁ তাৰপিছত মুগ দিছোঁ তাৰপিছত আচাৰ আছিল কিনা আচাৰ সেইয়ো মিক্সিত মাৰছোঁ দাও পিছত খাই কৈছে এই তই বেলেগ বস্তু বনাইছা দেই এই দুখান কঁঠালৰ মুচি আৰু চাটনিখেন মানে তই বেলেগ সোৱাদৰ বনাইছা বিৰাট ভাল লাগছে খায় ময়ো যাই ঘৰত বানাম দে এনেকৈ মই খাই পাৱা নাছিলোঁৱে চাটনিখেন আজিয়ে খালোঁ ফাৰ্ষ্ট বোলে হয় নেকি দে হ'লে খা সেনেকে বনলোঁ তাহোন আৰু খাই দেই কৈছে কি ভাল লাগছে দে খাই দে তোৰ ভাত আঞ্জাখিনি তাৰপিছত খাই দেই তাহোন আৰু কৈছে দে বহ অলপ পিছত যাবি দে এথেনে যাব নালগে দে বহি থাকচোন ভাটিবেলা যাবি দে তাৰপিছত সেনেকৈ আৰু খাই লৈ শেষ কৰলোঁ